অসম এখন বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মা ধৰ্মাৱলম্বী লোকৰে পৰিবেষ্টিত এখন ৰাজ্য অসমত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বিভিন্ন ধৰণৰ সংস্কৃতি উৎসৱ লোক উৎসৱ ধৰ্মীয় উৎসৱ আদি পালন কৰা হয় এইসমূহৰ ভিতৰত বিহু বিহু অসমীয়াৰ বিহু তিনিবিধ বহাগ বিহু মাঘ বিহু কাতি বিহু তুচু পূজা দুৰ্গা পূজা কালি পূজা আলি আয়ে লিগাং বাইথৌ পূজা বাগুৰুম্বাকে আদি কৰি বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীয়ে বিভিন্ন ধৰণৰ লোক উৎসৱ ধৰ্মীয় উৎসৱ তথা সাংস্কৃতিক উৎ উৎসৱ পালন কৰি আহিছে অসমত আৰু এই উৎসৱসমূহে অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সম্প্ৰীতি আৰু সমন্বয়ৰ এনাজৰীডাল অধিক কটকটীয়া কৰি ৰাখিছে কাৰণ এই সাংস্কৃতিক উৎসৱ বা লোক উৎসৱ বা ধৰ্মীয় উৎসৱসমূহত অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীয়ে ঐক্য়বদ্ধভাৱে একেলগে একত্ৰিত হৈ এই উৎসৱসমূহ পালন কৰে ফলত সকলোৰে মাজত সম্প্ৰীতি আৰু সমন্বয়ৰ সৃষ্টি হয় গতিকে আমি ভাবোঁ এই লোক উৎসৱসমূহে সাংস্কৃতিক উৎসৱসমূহে ধৰ্মীয় উৎসৱসমূহে অসমত এক সুস্থ সামাজিক বাতাৱৰণ সৃষ্টিত বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী লোকৰ মাজত সম্প্ৰীতি আৰু সমন্বয় সৃষ্টি কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে